কি কৰি আছেনো কি কৰি আছেনো এই এটা কথা হ নহয় এই আমাৰ এতিয়া এই আৰু আমাৰ আবেলিয়ে হ'ল আৰু আমাৰ এতিয়া ঘৰ বিষয় চিন্তা কৰাতকৈ আমি দেখোন এই কেনিবাটি ওলাই গৈ সেই যে কিতাপ পত্ৰ থাকে সেইটো কি বুলি কয় লাইব্ৰেৰীনে কি বুলি কয় যে ডিষ্ট্ৰিকত অঁ সেই তাতে গৈ আমি দেখোন দুয়োৱে কেতিয়াবা অকণমান মনটোকো ভাল লাগে ওলাই গ'লে হ'লে কিতাপ পত্ৰকে কিবা চাব আকৌ তাত সোমাবলৈ আকৌ কিবা আমাতোতো একো নাই নহয় তাত কিবা আমাৰ লাগিব নেকি চিল মোহৰ হয় নেকি এই কেনকুৱা ব্যৱস্থা হ'লে আমি তাত সোমাব পাৰিম তেনেকুৱাবোৰো লাগিব অঁ তাতে গৈ পেলানি অকণমান কোনোবা অইন মানুহকেই চা চিনাকী হ'ব পাৰিম অঁ নাজানো অঁ হয় হয় সচাকৈ ভাল হ'ব এই ঘৰতেনো সোমাই কিখন আৰু চিন্তা ভাৱনা কৰি থাকিব আৰু তাকে এতিয়া কেতিয়া পৰা যায় আপুনি দিন এটা ঠিক কৰি মোক খবৰ এটা দিব বাৰু হ'ব